পৰিয়ালৰ মহিলাসকলে মই মাছ ধৰাত সহায় কৰে জাল মাৰিলে মাছ ধৰা মাছ বুটলি দিয়াত সহায় কৰে চালনি মাৰিলে তেনেকৈ মাছ ধৰি খালৈত ভৰাই দিয়াত সহায় কৰে আৰু জাল টানো টঙি জাল টানিলেও তাতো তেওঁ জালখন চপাই দিলে মাছকেইটা ধৰা ধৰি সহায় কৰে

মেটেকা টানিলে সমানে সহায় কৰি কৰাত সহায় কৰে মাছ ধৰাত এনেধৰণে সহায় কৰে মহিলাসকলে ৰাতিপুৱা শুই উঠা পিছত চোতালখন সাৰে তাৰ পিছত কাঁহী বাতি ধুই পখালি মুখ হাত ধুই চাহ তাহ কৰি খাবলৈ দিয়ে তাৰ পাছত গা পা ধোৱা ধুই ভাত পানী ৰন্ধা ইত্যাদি কাম কৰে আৰু তাত বয় মাহ তুলে সৰিয়হ তুলে ধান দায় আলু পিঁয়াজ তুলি সহায় কৰে আৰু ধান কাটে ইত্যাদি ইত্যাদি কামবিলাক কৰে সাগৰলৈ যোৱা নহয় যিহেতু সাগৰ বহুত দূৰত আমাতকৈ আৰু সাগৰত মাছ মৰা সম্ভৱো নহয় সঁজুলি যিহেতু নাই যেতিয়া গতিকে সাগৰলৈ যোৱা নহয়